চৌকাত ভাত বানাই ভালে লাগে মাংসটো বনাং চৌকাত আলহী আহিলেও আলহী দুলহী আহিলেও চৌকাত বানেই ভালে লাগে কিন্তু গেছত অলপ সময় লাগে ভাতটো বানাওঁতে আৰু গেছত জুই চৌকাত বানাওঁতে তোমাৰ আঞ্জা পাচলি বহুত ভাল হয় তোমাৰ গেছত গেছত বানাওঁটো আৰু অলপমান জটিল লয় মানুহ চানুহ আহিলে অলপমান দিগদাৰি হয় তোমাৰ এইখিনিয়ে আৰু